কোনে কৈছে অঁ হয় কওকচোন হয় হয় এড্ৰিনাতো লাগিছে কওকচোন হয় হয় আছে আছে কটনৰ কূৰ্টী আছে ভালেকেইটামান আছে কওক চাৰিশ পঞ্চাছ টকাৰ পৰা আৰম্ভ হৈছে কাপোৰ কম মানে নহ'ব বাইদেউ আপোনাক কিমান মানৰ লাগিছিল দুশ তিনিশতো বেছি কম হৈ যায় মই কম বেছি কৰি মানে পঞ্চাছ টকা মানহে কমাব পাৰিম পূৰা পূৰি চাৰিশ টকাতহে দিম দিব পাৰিম ইমান আৰু কমাব নোৱাৰিম কমাব নোৱাৰিমেই যে আপুনি অঁ ক লাষ্ট তিনিশ আশী টকামানত পাৰিবনে অঁ নহ'ব নহয় বাইদেউ তিনিশ আঢ়ৈশ মানত আপুনি বেলেগ দোকানত গ'লেও এইটো ৰেঞ্জেই পাব ইয়াতে যেনেকুৱা পাইছে কটনৰ কূৰ্টী বেলেগৰ দোকানতো এইটোৱেই পাব অঁ বুজিছোঁ বাইদেউ কিন্তু আমিও ইমান মই এতিয়ালেকে আপোনাক সত্তৰ টকা কমালোৱেই ষাঠি টমা ষাঠি টকামান কমাইছোৱেই আচ্ছা ওঁ ওঁ সেইটো বুজিছোঁ বাইদেউ আপুনিও আমাৰো অলপ ভাৱক আমিও ইমান কষ্ট কৰি পেলাই কাপোৰখিনি আমাৰ ইয়াৰ বাহিৰৰ পৰা অনা হয় ইয়াৰো নহয় কাপোৰখিনি দামটো আমি ৰেগুলাৰ কাষ্টমাৰকতো বেছি নকওঁ তিনিশ আশী পাৰিব লাগে আপুনি আচ্ছা

বেডকভাৰ অঁ আছে আছে অঁ তেনেকে কমাব পাৰিম বাৰু আপোনাক কেনেকুৱা ধৰণৰ বেডকভাৰ লাগে চিফন কটন এনেকুৱা কটনৰবোৰ বাইদেউ সেইটো এই কটনৰটোৱেই দাম বেছি অলপ আছে চিফনৰখিনি অলপ দামটো কম এতিয়া ঠাণ্ডা দিন পৰিবহি অ' লৈছে আৰু কটনৰটো অলপ দামটো বাঢ়িব কটনৰটো খুব বেছি সাতশৰ পৰা আৰম্ভ হৈছে আপুনি কি কৰিব

অঁ অঁ ঠিক আছে বাৰু তেতিয়াহ'লে ভাল কথা আহিব দোকানলেকে চাবলে আহিব ন ঠিক আছে দিয়ক অঁ ৰাখক